আমাৰ গাঁওখনৰ নাম কাকজান ঢাৰিগাঁও যোৰহাটৰপৰা শিৱসাগৰৰ দিশে যাওঁতে বাওঁফালে এটা পকা ৰাস্তা আছে সেই ৰাস্তাটো হ'ল বনগাঁও ঢাৰিগাঁও পথ সেই পথেদি সোমাই আহি বনগাঁও পাৰ হৈ প্ৰায় দুই কিলোমিটাৰমান অহাৰ পাছতে আমাৰ ঢাৰিগাঁওখন আৰম্ভ হৈছে ঢাৰিগাঁওখনৰ আমাৰ পৰিসীমাটো হ'ল প্ৰায় দেৰ কিলোমিটাৰমান হ'ব প্ৰায় তিনিশ ঘৰমান মানুহ আছে আমাৰ গাঁৱত আমাৰ গাঁৱৰ পৰিৱেশ খুব সুন্দৰ বুলিয়েই ক'ব লাগিব আমাৰ গাঁৱৰ মাজেদিয়ে এখন সৰু নদী কাকজান যাৰ নাম কাকজান সেই নদীখন বৈ গৈছে আৰু সেই নদীৰ ওপৰত এখন পকী দলং আছে যাতায়াত ব্যৱস্থাৰ কথা ক'বলৈ গ'লে আমাৰ যাতায়াত ব্যৱস্থা উন্নত বুলিয়ে ক'ব লাগিব ৰাস্তা বৰ সুন্দৰ আমাৰ ৰাস্তাটোৰপৰা মানে ঢেকীয়াখোৱা বৰনামঘৰ কমাৰ খটোৱাল গৰোৱাল চুঙি গাঁও দকোকচা এই ওচৰ চুবুৰীয়া গাঁওকেইখনৰ লগত মানে যোগাযোগৰ সু ৰাস্তা পদূলি খুব সু সু ব্যৱস্থা ৰাস্তা পকা আৰু যোগাযোগ ইখন গাঁও সিখন গাঁও লগত মানে আমি মিলামিলিকৈ বাস কৰোঁ তাৰপৰা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া বুলিয়ে ক'ব লাগিব যদিও আমাৰ গাঁৱৰ চাকৰিয়ালৰ সংখ্যা কম আমাৰ শিক্ষিত যুৱক যুৱতীসকলে বিভিন্ন ব্যৱসায় বা অন্য ধৰণে হ'লেও উপাৰ্জনৰ পথ উলিয়াই লৈছে বিশেষকৈ আমাৰ গাঁওখন কৃষিপ্ৰধান আমাৰ বহুতখিনি মানুহ কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে খেতি সকলো খেতিয়ে কৰে আলুৰ দিনত আলু ৰঙলাও ধৰক এতিয়া আহু ধানৰ খেতি শালি ধানৰ খেতি সেইবিলাকেই আমাৰ কৰে আৰু চৰকাৰৰ ফালৰপৰা আমাৰ ৰাইজে সময়ত বীজখিনি পায় পাবলৈ সক্ষম হয় আৰু সেইধৰণে খেতিবাতি কৰি চলি থাকে আমাৰ যদিও গাঁওখনত তিনিশ ঘৰ মানুহ আছে সকলোৱে একেলগে মিলিজুলিয়ে বসবাস কৰি আছে আমাৰ নামঘৰভাগত যি ৰাজহুৱা অনুষ্ঠান যেনে ধৰক ভাওনা সবাহ ভাদমহীয়া পালনাম শংকৰদেৱ মাধৱদেৱৰ তিথি জন্মাষ্টমী এইবিলাক সকলোৱে একেলগে মিলিয়ে অনুষ্ঠিত কৰে আৰু যেতিয়া আমাৰ খেতি শেষ হয় নখোৱা যেতিয়া পতা হয় গাঁৱৰ সকলো মিলি গোটেই গাঁৱৰ সকলো মিলি নামঘৰতে একেলগে আহাৰ গ্ৰহণ কৰা হয় মানে নখোৱা পতা হয় তাৰপিছত আমাৰ অতি দুখৰ বিষয় আমাৰ অঞ্চলটো বানপীড়িত অঞ্চল ঊনৈছশ সাতাশী অষ্টাশী চনত যেতিয়া বানপানীয়ে মাথাউৰি ভাঙিছিলে জাঁজিমুখৰ যিটো মাথাউৰি আছিলে সেইটো ভাঙিছিলে ভাঙোতে আমাৰ মানুহখিনি মানে দুৰৱস্থা সীমাহীন হৈ পৰিছিলে ইয়াৰপৰা মানে আপোনাৰ এ টি ৰোডৰ কিনাৰত থকা কাকজান হাইস্কুলত কেম্প পাতি মানুহখিনি থাকিবলগীয়া হৈছিলে প্ৰায়ে একমাহ দিন সেই দুটা বছৰত মানে অতি জ্বলা কলা খাই পেলাই যেনেতেনে সেই দুবছৰ পাৰ কৰিলে পিছত বাৰু এতিয়ালৈকে বৰ বিশেষ ডাঙৰ পানী হোৱা নাই ৰাইজৰ খেতিবাতি কৰি খাই আছে আৰু এটা আমাৰ সমস্যা আহিলে প্ৰাকৃতিক সমস্যা হ'ল বনৰীয়া হাতী আজি কিছুদিনৰ পৰা ধৰি বনৰীয়া হাতীয়ে আমাৰ মানে খেতিপথাৰ অঞ্চলত বিৰাট অনিষ্ট সাধন কৰিছে চৰকাৰে যদিও মানে বন বিভাগৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰে কিন্তু কেতিয়াবা মানে এনেকুৱা হয় যিদিনা ধৰি লওক বনবিভাগৰ মানুহ নাথাকে সেইদিনা আহি হাতীজাকে আমাৰ মানে খেতিপথাৰ নষ্ট কৰে বাকী এনেই বিশেষ মানে হেৰি নাছিলে খালি এইকেইটা সমস্যা মানে প্ৰধান সমস্যা আৰু এই কাকজান নদীখনৰ ৰিং বান্ধটো কেতিয়াবা ভাঙি পেলাই আমাৰ মানে মেইন ৰাস্তাত পানী হয় আৰু এই কিছু কিছু ক্ষেত্ৰত মানে লোকৰ ঘৰো পানীত ডুব যায়

ঠিকে আছে আৰু আমাৰ গাঁৱত যদিও মানে উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নাই এখন প্ৰাথমিক বিদ্যালয় আছে ল'ৰা ছোৱালী বাৰু যথেষ্টখিনি আছে ওচৰৰ গাঁৱৰ ল'ৰা ছোৱালীও আছে আৰু অংগণবাদি কেন্দ্ৰ দুটা আছে তাৰপিছত হাঁহ কুকুৰা পশুধন পালন কৰিও বহুত পৰিয়াল চলি আছে আৰু আমাৰ ইয়াত মানে গৰু ম'হৰ পাম আছে দলনি পথাৰত এই গৰু ম'হৰ পামতে গাখীৰ উৎপাদন কৰে আৰু সেইদৰে পৰিয়াল চলি আছে মৎস ব্যৱসায় কৰিও আমাৰ গাঁৱৰ কাষতে মৎস ব্যৱসায়ী আছে তেওঁলোকে মৎস মানে ধৰি পেলাই বিক্ৰী কৰে আৰু ফিচাৰীও আছে বহুত লোকৰ তাতো মানে মাছ উৎপাদন কৰি পৰিয়াল পোহপাল দি আছে